জন্তুবিলাক চৰিবলৈ সেউজীয়া বাগিচা আমাৰ ইয়াত উপলব্ধ কাৰণ ইয়াতে আমাৰ এখি এইখিনি অঞ্চলত বিশেষকৈ বহুত মুকলি জেগা আৰু হেৰি আছে পথাৰ আছে য'ত গৰু হওক বা ছাগলী হওক বা ম'হ হওক এওঁলোক চৰিবৰ কাৰণে ধুনীয়া মুকলি জেগা আছে তেওঁলোকৰ খোৱাৰ ঘাঁহৰ সেউজীয়া ঘাঁহে ভৰপূৰ ইয়াতে সেইখিনি আৰু লাহে লাহে ইয়াত প্ৰভাৱ পৰিছে আপোনাৰ যিখিনি প্লাষ্টিক ব্যৱহাৰ আজিকালি প্ৰতিটো ক্ষেত্ৰতে প্লাষ্টিক ব্যৱহাৰ হয় সেই প্লাষ্টিক ব্যৱহাৰৰ ফলত মাট্ মানে যিখিনি জৈৱ বৈচিত্ৰ তাৰ ওপৰত বহুত বেয়া প্ৰভাৱ পৰিছে তাত প্লাষ্টিক বটলে হওক পলিথিনেই হওক এইবিলাকৰ বাবে মাটিৰ যিখিনি সাৰুৱা সেইখিনি সাৰুৱাখিনি সেইখিনি শেষ কৰি পেলাইছে ফলত ইয়াৰ ফলত আপোনাৰ ঘাঁহ বনখিনি ক্ৰমান্ৱয়ে বিলুপ্তিপ্ৰায় হৈছে সেইখিনি কাৰণে জীৱ জন্তুৰ বহুতো প্ৰভাৱ পৰা দেখা গৈছে তেওঁলোকৰ ওপৰত আৰু যিখিনি প্লাষ্টিক বটল হওক বা প্লাষ্টিক পলিথিন হওক সেইখিনিয়ে পানীখিনি জাম কৰি নলা নৰ্দমাবিলাক ভৰ্তি কৰি পানীখিনি যেতিয়া বন্ধ কৰি দিয়ে চাৰিওফালে কৃত্ৰিম বানৰ পৰিস্থিতি আহি পৰে আৰু সেই কৃত্ৰিম বানৰ ফলত এইখিনি যিখিনি আমাৰ জীৱ জন্তু ঘৰুৱা জীৱ জন্তু আছে তেওঁলোক চৰ চৰণীয়া পথাৰবিলাকত পানী সোমাই যোৱা বাবে বহুত অসুবিধা সৃষ্টি হয় সেইখিনি ওপৰত ভিত্তি ৰাখি দেখা গৈছে যে আগতে যি যেনেকৈ মানুহে গৰু ছাগলী ম'হ আদি পুহিছিল তাৰ পৰা পশুধন যাক কোৱা হয় পুহিছিল সেইখিনিৰ পৰা যিমান উপাৰ্জন কৰিছিল আজিকালি এইখিনি প্লাষ্টিকৰে মই যি ভাবোঁ ভাবিছোঁ প্লাষ্টিকৰ প্ৰয়োজনীয়তাই যেতিয়া বেছিকৈ মানুহৰ নিত্ত নৈমিত্য় প্ৰয়োজন হৈছে এই তাৰ বাবে এই আমাৰ কিন্তু আমি পশুধনখিনি হেৰুৱাইছোঁ সেইটো ধুৰুপ এইখিনিয়ে কথা আমি লক্ষ্য কৰিব লাগে যিমান পাৰোঁ আমি প্লাষ্টিক হওক প্লাষ্টিকৰ বটল হওক অলপ এইখিনিৰ ব্যৱহাৰৰ পৰা আমি দূৰত ৰাখিব লাগে থলুৱা যিখিনি আমাৰ আছে ধৰি লওক মোনা থাকে কাপোৰৰ মোনা হওক আমি বজাৰ কৰিবলৈ গ'লে সেইখিনি ব্যৱহাৰ কৰিব লাগে যিমান পাৰোঁ কাৰণ আমি অকল পৃথিৱীখনত আমিয়েই থকাৰে অধিকাৰ নাই বিভিন্ন জীৱ জন্তু তেওঁলোকৰ কাৰণেও এইখিনি পৃথিৱী তেওঁলোকৰ কাৰণেও আমি সুন্দৰকৈ ৰাখিব লাগে এইখিনি তেওঁলোক থাকিব পৰা এটা পৰিৱেশ আমি সৃষ্টি আমিয়ে কৰিব লাগিব কাৰণ এইখন পৃথিৱীত তেওঁলোকৰো জীয়াই থকাৰ অধিকাৰ আছে প্লাষ্টিকৰ বস্তু য'ত ব্যৱহাৰ কৰিলেও আমি এই যিকোনো নিৰ্দিষ্ট যি ঠাইত পেলাব লাগে আৰু সেইখিনি জ্ৱলাই পেলাব লাগে য'ত ত'ত পেলালে য'ত ত'ত পেলাব নালাগে য'ত ত'ত পেলোৱাৰ ফলত আমাৰ যিখিনি সাৰুৱা মাটিখিনি লোকচান হয় আৰু তাত ঘাঁহ বন গজিবলৈ বন্ধ হৈ যায় আৰু তাৰ ফলত আমাৰ পশুধনৰ বহুতো কষ্ট হয় সেইখিনিৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগে আৰু আমিয়ে ভালকৈ নাৰাখিলে আৰু হয়তো তেওঁলোকে বেছিদিন বিলুপ্তি হ'বলৈ আৰু বেছিদিন নেথাকিব তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আগবাঢ়িব লাগে